নিউজ মিডিয়াসমূহৰ কভাৰেজে বৰ্তমান সমাজক যথেষ্ট প্ৰভাৱিত কৰিছে ইয়াতে নিউজ মিডিয়াসমূহৰ কভাৰেজে তাৎক্ষণিকভাৱে অহা দুৰ্যোগ বা মহামাৰী বা এনে সম সামৰিক ঘটনা এইসমূহৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ লগত সংযুক্ত হৈ নিউজ মিডিয়াসমূহে জনসাধাৰণৰ প্ৰাণ জীৱন ধন জন আদি ৰক্ষা কৰাত সফলভাৱে মানুহক সহায় সহযোগিতা আগবঢ়াব পাৰে আমি দেখোঁ যে কেতিয়াবা তাৎক্ষণিকভাৱে অহা প্ৰাকৃতিক দুৰ্যোগে এখন দেশ বা এখন ৰাজ্য বা এটা অঞ্চল তাৎক্ষণিকভাৱে ধ্বংস কৰি থৈ যায় আৰু তাৰ ফলত মানুহৰ ক্ষয় ক্ষতি বুজা ভাবিব নোৱাৰ নোৱাৰা ধৰণে বৃদ্ধি পায় আৰু এই ধ্বংসৰ গ্ৰাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নিউজ মিডিয়াসমূহৰ প্ৰচাৰ কৰা সভাৰে যে মানুহক বিপদ আপদৰ পৰা কেনেধৰণে ৰক্ষা কৰিব পাৰি তাৰ কাৰণে সাৱধানতা অৱল অৱলম্বন কৰিবলৈ সুবিধা হয় আৰু সেয়েহে আমি ভাবোঁ শুদ্ধ আৰু সত্য তথ্য জনসাধাৰণৰ জীৱন ধাৰণৰ মানৰ মানৰ যাতে উন্নত আৰু ধ্বংস গ্ৰাহৰ পৰা মানুহক ৰক্ষা কৰিব পাৰি তাৰ বাবে নিউজ মিডিয়াসমূহে

শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু এই কভাৰেজসমূহৰ মানে প্ৰভাৱত মানুহে তাৰ পৰা হ'ব পৰা কুপ্ৰভাৱসমূহ বা সংকটপূৰ্ণ মুহূৰ্তসমূহৰ পৰা কেনেধৰণে নিজকে বচাই ৰাখিব পাৰি তাৰ বাবেও সতৰ্ক হৈ থাকিব পাৰে